হেল্ল' অঁ এই মাজুলী কে কেনেকুৱা ঠাই মানে অহ ওহু যাব পাৰি ন এতিয়া এতিয়াতো একো ভ ভয় ছয় নাই

হয় হয়

মাজুলী মাজুলীৰ মুখা শিল্প জানেনে নাই মুখা শিল্প মুখা শিল্প ঠিকে আছে দিয়ক